বাইকখনৰ যত্ন কেনেকৈ লয় বুলি ক'ব গ'লে বাইকখন মই প্ৰায় সপ্তাহত দুদিনকে ধুৱাওঁ তাৰোপৰি প্ৰত্য়েক বছৰে মই এটা এটা ছাৰ্ভিচিং কৰাওঁ সদায় মই টায়াৰৰ যিটো এয়াৰ প্ৰেছাৰ সেইটো চেক কৰাওঁ ম'বিল ফিল্টাৰটো আমি চেক কৰি থাকোঁ মবিল বদলি কৰোঁ লগতে মই বাইকখনৰ খুব কোনোদিনে ছাব ডিপুৰ পৰা তেল নভৰাওঁ এটা আমাৰ যিটো মেইন ডিপু থাকে সেই ডিপুসমূহৰ পৰাহে মই তেল ভৰাওঁ বাইক চলোৱাটো হয় কেতিয়াবা ই ভাগৰুৱা হ'ব পাৰে আমাৰ বেছি দীঘলীয়াকে আমি যদি বাইক চলাওঁ তেতিয়া আমাৰ কেতিয়াবা কঁকাল বিষ হয় বা কেতিয়াবা হাত বিষ হয় ছ' কোনো কোনো সময়ত হয়তো দীঘলীয়াকে আমি যদি বাইক ৰাইডিং কৰোঁ তেতিয়া সি আমাৰ বাবে অকণমান আমনি লগা হয় মই যেতিয়া দীঘলীয়াকে যাত্ৰা কৰিব লগা হয় বাইকত তেতিয়া মই প্ৰায় বিশ ত্ৰিছ কিলোমিটাৰৰ আঁতৰে আঁতৰে মই বাইকখনকো ৰেষ্ট দিওঁ নিজেও অকণমান ৰেষ্ট লওঁ তেনেকে কৰিহে মই দীঘলীয়া যাত্ৰা এটা বাইকেদি কৰোঁ